মই কাপোৰৰ বিজনেছ কৰোঁ প্ৰথমতে সৰু সুৰাকে কাপোৰৰ বিজনেছ কৰিলোঁ সৰু ল'ৰা ছোৱালী কাপোৰ প্ৰথমতে শিমলুগুৰিৰ পৰা গৈ কাপোৰ কানি আনিলোঁ আনি এনেকে গাঁৱে গাঁৱে ঘূৰিলোঁ ঘূৰি খোজকাঢ়ি কাঢ়ি ঘূৰিলোঁ প্ৰথমতে গাঁৱে গাঁৱে ঘূৰি কাপোৰৰ বিজনেছ কৰিলোঁ সৰু ল'ৰা ছোৱালী তাপা চালোঁ যে পাৰিলোঁ কেইদিনমান বিজনেছ কৰি অকমান লাভৱান হ'লোঁ লাভৱান হৈ তাৰপা গৈ আকৌ প্ৰথম তিনিবাৰমান আনিলোঁ শিমলগুৰিৰ পা তাৰপা আনিলোঁ গৈ শিৱসাগৰৰ পৰা তাৰপা আনিলোঁ এতিয়া বৰ্তমান আনি আছোঁ তিনিচুকীয়াৰ পা তিনিচুকীয়াৰ পৰা আনিছোঁ এতিয়া চব মান মানে ডাঙৰ সৰু এতিয়া ঠাণ্ডাদিনত ঠাণ্ডা কাপোৰ ছুৱেটাৰ শ্বল জাকেট সেইবিলাক তাপা গৰমৰ কাপোৰ এনেকে কৰি আনি তাৰপা চাইকেল এখন ল'লোঁ চাইকেল এখন লৈ এতিয়া চাইকেলখন ছোৱালীজনীক দি দিলোঁ দি তাপা এতিয়া স্কুটি এখন লওঁ লওঁ লওঁকে বহুদিনৰ পৰা আশা কৰি স্কুটি এখন ল'লোঁ স্কুটিখনো ল'লোঁ এতিয়া মাহেকত আহে ইনষ্টলমেণ্ট পঁয়ত্ৰিছ শ টকা সেইখিনি দিওঁ আছে এপিনে সৰু সুৰাকে কেতিয়াবা তাত কাণফুলি চানফুলি চুৰি এনেকে এনেকে সৰু সুৰা কিবাকিবিও লৈ ফুৰোঁ তাৰপা কিবা কিবিবোৰ মুখত ঘঁহা বা তেল চাবোনৰ সেইবিলাকৰো সেনেকেও লৈ ঘূৰোঁ গাঁৱে গাঁৱে ঘূৰোঁ বা কেতিয়াবা সেই বজাৰত বহি দিওঁ বজাৰত বহি মেলি যিখিনি হয় যে বজাৰটো বিকিলে মানে ইমান এটা নোলাই হ'লেও এতিয়া ঠাণ্ডা পৰিছে বজাৰে বজাৰ দেওবৰীয়া বজাৰটোত বহোঁ ৰাতিপুৱা দছ বজাত যাওঁ গধূলি চাৰি বজাত আহোঁ আহোঁ এদিনত নাই কমেও মোৰ দেওবৰীয়া বজাত বহুতো বেপাৰী থাকেতো সিমানটা বিক্ৰীও নহয় হয় খুব বেছি তিনি চাৰি হেজাৰ টকা কিন্তু গাঁৱত ঘূৰিলে ডেইলি মোৰ দুহেজাৰ পঁচিছশ তেনেকে হয় এতিয়া সেইকাৰণে মই বোলো সেনেকে গাঁৱৰ স্কুটিখন লৈ গাঁৱৰ গাঁৱে ঘূৰি কাপোৰৰ বিজনেছে ধৰি ল'লোঁ আৰু বেপাৰখন এতিয়া কৰি কৰি লাহে লাহে আগতে হৈছিলে ধৰক এতিয়া যদি সপ্তাহটোত হয় মোৰ আঠ হাজাৰ বা দহ হাজাৰ টকা এতিয়া মাহেকতো বহুতখিনি হ'ব তাৰপা এতিয়া কি কৰিলোঁ ভালকে এখন সৰু সুৰাকে দোকান খুলি লৈছিলোঁ ওচৰতে দোকান খুলি তাত এতিয়া কাপোৰ দিছোঁ মণিহাৰী বস্তু অকমান দিছোঁ তাত জোতা চেণ্ডেলো দিছোঁ দি মেলি আৰু পাৰোঁ যদি চাওঁ আকৌ দোকানখন বহলাই মেলি তাতকে ডাঙৰ কৰি আৰু এটা কি কৰিব পাৰোঁ এতিয়া ৰাতিপুৱা হ'লেও মানে কিন্তু গোটেই দিনটো ৰাতিপুৱা খুবেই সাত বজাৰ পৰা কাপোৰৰ দোকানী ইমান সোনকালেও খোলা নহয় নহয় সাত আঠ বজাৰ পৰা খোলোঁ গধূলি আঠটালৈকে আঠটা বজাৰ পৰা বন্ধ কৰোঁ বাকী এটা বাৰত বন্ধ কৰি থওঁ কিছুমান ঘৰৰ কাম কৰিবলগীয়াও হয় নহয় ঘৰৰ কাম থাকে ঘৰত হাঁহ কুকুৰা ছাগলী আছে সেইবিলাককো চাবলগীয়া হৈ যায় যে এতিয়া কোনফালে কি কৰিম সেইপিনে সেইকাৰণে সময়টো বহুতো প্ৰয়োজন এতিয়া প্ৰথমতে শিমলুগুৰি পা অনা কাপোৰ শিমলুগুৰি পা অনা কাপোৰখিনিতে সেই তেতিয়া মানে হেৰি আনিছিলোঁ এইবোৰ ছেকেণ্ড হেণ্ড আনিছিলোঁ সেইখিনি কৰোঁতে চাওঁতে চাওঁতে চাওঁতে চাওঁতে হোৱাৰ পিছত তাৰপা আনিলোঁ এই এইবোৰ কাপোৰ ভাল দামী কাপোৰ আনিলোঁ আৰু দামী কাপোৰ সৰু ল'ৰা কাপোৰে আনিলোঁ তাৰপা সেইখিনি যেনিবা হ'লগে হোৱাৰ পিছত এতিয়া গৈ আনিলোঁ আকৌ ডাঙৰ ডাঙৰ মানুহৰ কাপোৰ জেন্সৰ বা লেডিছৰ সেনেকে পেণ্ট চাৰ্টেই হওক বা জাকেটে হওক বা মাইকী মানুহ চুৱেটাৰে হওক চলেই হওক ইষ্টলবিলাক বা গৰম ব্লাউজ চুৱেটাৰ সেনেকে কৰি হাই নেক সেইবোৰ কৰি এটা আগত গাঁৱৰ গাঁৱে ঘূৰিলোঁ প্ৰথম চাইকেলখন লৈ ঘূৰিলোঁ প্ৰথমত পোন প্ৰথমত চাইকেল লৈ ঘূৰিলোঁ তাৰপা চাইকেলখন চাইকেল এখন লৈ ঘূৰি ঘূৰি ঘূৰি ঘূৰি ঘূৰি লাভ কৰি লাভৰ মূলধনটো থৈ থৈ যাওঁ এফাল থৈ থৈ থৈ থৈ দি সেই ঠিক তেনেকৈ স্কুটি এখনো ল'লোঁ স্কুটিখন লৈ মেলি এতিয়া মই এতিয়া গাঁও কেতিয়াবা ঘূৰোঁ অকস্মাত কোনোবাই ফোন এটা কৰি দিলে যাওঁ বাৰু নহ'লেও এতিয়া ঘৰতে দোকান এখন খুলি লৈছোঁ দোকানখন খুলি যিখিনি কৰিব পাৰোঁ লাভ পাই যে ঘৰৰ ল'ৰা ছোৱালী স্কুল কলেজত আছে বা খোৱা বোৱাও আছে বনোৱা সিজোৱাও আছে তদুপৰি সেইখিনি কৰি এতিয়া কাপোৰ দোকানখন গেলামাল দোকানখন সোনকালে খোলা হয় কাপোৰৰ দোকানখন লাহে ধিৰে সেই তেনেকে কৰি লাহে ধিৰে কাপোৰৰ দোকানখন খোলা হয় খোলা হ'লেওনো কি হ'ব তাত আকৌ নিজৰ আছে নহয় তাৰোপৰি এটা আকৌ এঘণ্টা দুঘণ্টা এঘণ্টা দুঘণ্টা সিফালে আকৌ ঘৰৰ কামো চাব লাগে হাঁহ কুকুৰা ছাগলীও চাব লাগে কৰি মেলি এতিয়া হাঁহ কুকুৰাকে দানা দিব দিনটোত পানী দিব লাগিব দানা তিনিবাৰ দিব লাগিব দি মেলি আকৌ সেইখিনি দোকানলেও আহিব লাগিব বা পতককে দোকানখন বন্ধ কৰিলেও ক'বাত আৰু যাব লাগিব যাওঁচোন বোলে ক'ৰবাত ফোন এটা আহিলে বোলে মোক ইটো বস্তু লাগে চুৱেটাৰকে লাগে বা কিবা এটাকে লাগে আকৌ লৈ যাওঁহি লৈ গৈ আনি থওঁহি আকৌ আহি আকৌ দোকানখন খুলিব লাগে আকৌ দোকানখনত চাফ চিকুণ জাৰু চফা চিকুণ কৰিব লাগে ঘৰ ঘৰ চৰ সাৰিব লাগে সাৰি মেলি আৰু সেইখিনি কৰি মেলি দোকানখনত আকৌ কাপোৰ কানিখিনি বেগত ভৰুৱাখিনি উলিয়াব লাগিব উলিয়াই জেগাই জেগাই জাপি থ'ব লাগিব জাপিমেলি থৈ আৰু সেইখিনি কৰি থৈ আকৌ দুটা কাষ্টমাৰ আহিলে তেওঁলোকৰবিলাকৰ লগত দাম দৰ কৰোঁতে এতিয়া এইটো কৰোঁতে সেইটো কৰোঁতে হয় কোনোবাই কমে ক'ব কোনোবাই কিবা এটা ক'ব যোনটো মন মিলে সেইটো দিব লাগিব সেনেকে কৰোঁতে মেলোঁতে বহুতখিনি সময় যায়গৈ এটা দুটা কাষ্টমাৰখিনি অকমান সময় লৈ গৈ এটা আহিলে সিমান এটা নলয় তিনি চাৰিটা আহি পেলাই কাষ্টমাৰ অকণমান সময়খিনি লয় তাতে আকৌ ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পায়হি ন সেইখিনি টাইমতো অকমান কষ্ট হয় দোকানখনকে চাওঁনে মই ঘৰটোকে চাওঁ বা এইপিনে সন্ধিয়া বাতি সন্ধিয়া হ'ল বোলে কুকুৰা ছাগলী চাব লাগে সন্ধিয়াকে দিব লাগে বোলে কুকুৰা গধূলি সময়ত দানা দিব লাগে গৰু আহিলে গৰু বান্ধিব লাগে সেইখিনি কৰোঁতে মেলোঁতে বহুতখিনি সময় লাগে তাতে তথাপিও আৰু এইখিনি কৰি মেলি এতিয়া ভৱিষ্যতলৈ গৈ আৰু যেন উঠিব পাৰোঁ নেকি তাকে ভাবি আছোঁ যে এতিয়া দোকানখন খুলিছোঁ তাৰ দোকানখন ওপৰঞ্চি এতিয়া যদি চাওঁ দোকানখনৰ ওপৰত আৰু যদি বজাই বজাই ডাঙৰকে দোকান খুলি গাড়ী এখন ভাড়াত গাড়ীখন ডেইলি ভাড়াকে লৈ বোলে মই বজাৰে কৰিছোঁ ডাঙৰকে দুজনমান হাজিৰা মানুহ লৈ তেনেকে দুজনমান হাজিৰা মানুহ লৈ এতিয়া ডাঙৰ গাড়ী এখনত বোলে কাপোৰৰ লৈ পেলাই বোলে দোকানত লৈ বজাৰখন নিলোঁ তাত বজাৰত মেলিলোঁ বজাৰত খোলোঁতে মেলোঁতেও সময় এখিনি লাগে নহয় সেই বজাৰত ঘৰখন তলা মাৰি থৈ মানে যাব লাগিব তাত বজাৰত কাপোৰ টোপোলা খুলিব লাগিব জেগাই জেগাই জাপিব লাগিব তাতে আকৌ কাষ্টমাৰ আহিলাতে কাষ্টমাৰৰ লগত দাম দৰ কৰিব লাগিব তেনেভাগে কৰোঁতে বহুতখিনি সময় যায়গৈ বজাৰ পৰা আকৌ বজাৰ সামৰিবলে হয়েই নহয় আকৌ আকৌ বজাৰ সামৰি মেলি আহোঁতে মেলোঁতে আৰু তাতে চাওঁ পইচাখিনিও আকৌ হিচাপ পত্ৰ কৰি আহিব লাভ লছ লাভ লছখিনি চাই সেইখিনি কৰি মেলি টোপোলা বান্ধি গাড়ী লৈ ঘৰ আহি পাওঁ মানে ৰাতি হয়গে সেই ৰাতি আৰু দোকান খোলা নহয় আৰু সেই তেনেকে হয় এনেকে কৰোঁতে মেলোঁতে এতিয়া আহি আকৌ দোকানত জেগাই জেগাই কাপোৰখিনি জাপিবলগীয়া হয় নহয় জেগাই জেগাই আলমাৰীবিলাকত জাপি জাপি থ'বলগীয়া হয় জেগাই জেগাই যিখিনি য'ত কাপোৰ কানি সেইখিনি কৰিবলগীয়া হয় সেইখিনি কৰি ধৰি আহোঁতে বা ঘৰত দোকান চোকান বন্ধ কৰোঁতে ভাত পানী বনাই সিজাই খাওঁতে লওঁতে কিমানখিনি কৰোঁতে এতিয়া ধৰক এতিয়া অকল কাপোৰ কানি নহয় নহয় তাকে বহুতখিনি বাহিৰা বস্তুও থাকে এতিয়া কোনোবাই মণিহাৰী লওঁ বুলি ক'লে মণিহাৰীকে দিব লাগিব কোনোবাই বোলে চাবোন ক্ৰীম লয় চাবোন ক্ৰীমো দিব লাগিব কোনোবাই বোলে কিবা এটা বেলেগ বস্তু লয় সেইটোকো দিব লাগিব মানে দোকানখনত মই এটা বস্তু নাই থোৱা তাৰমানে প্ৰথমতে সৰু সুৰা খুলিলোঁ ত' মানে গেলামাল বস্তু নহয় মানে এনেকে খুচুৰা বস্তু ভালেমানখিনি আছে বা বিস্কুটৰ পৰা চেম্পুলৈকে বা চানা চিপ্ছৰ এইবোৰ কেপি চেখৰ বা বহুতখিনি বস্তু মানে চব খুচুৰা বস্তু মানে গেলামাল বস্তু নহয় সেই তেনেকে কৰি থৈ মানে চব ইত্যাদি বস্তু পায় আৰু একো বস্তু পাবলে চেম্পুৰ পৰা চাবোনৰ পৰা হেৰি বস্তু মানে দাইল আলু গেলামান বস্তু নহয় এইবোৰ বস্তু বিস্কুট চানা ধৰক মিঠাই চিঠাই এইবোৰ পেকেট চিষ্টেমৰ মিঠাই কেক বা ভুজীয়া এইবোৰ এনেকে কৰি এটা ছাইডত কাপোৰ থাকে এটা ছাইডত মণিহাৰী বস্তু চাবোন তেল এনেকে গোটেইখিনি বস্তু মানে সম্পূৰ্ণভাৱে আছে মানে এটা বস্তু নহয় যে কমি নাই খালী মাত্ৰ নাই গেলামানটো নহ'লে চব বস্তু আছে গেলামানটো এতিয়া ৰাখিবলৈও দিগদাৰ হয় মানে নিগনি চিগনি বা কাপোৰ আছে নিগনি চিগনিৰ পৰাও দিগদাৰ হয় গেলামানৰ বস্তুখিনি থ'বলে সেইটো কাৰণে মানে গেলামাল বস্তুটো থোৱা হোৱা নাই ভাবিছোঁ এতিয়া অকমান এইটো ছাইডে দোকানখন অকমান বহলাই ল'ম বহলাই লৈ তলটো প্লাষ্টাৰ কৰি এটা ছাইডত ৱাল মাৰি সেই তেনেকৈ গেলামাল বস্তুখিনি ভৰালে যেন যেন নিগনি নেপায়হি নহ'লেও নিগনি পাবলৈ হ'লেও এটা কথা হ'ব ন গোটেই মোৰ নষ্ট কৰি পেলাব যিখিনি পইচা মানে আছে ধনৰ মূল হেৰিখিনি আছে সেইখিনিও নাইকিয়া হ'ব সেইখিনি চাবলৈ গ'লে এতিয়া ভৰামনে নভৰাওঁ এতিয়া চাওঁ ল'ৰাটো ডাঙৰ যদি হয় এক্সট্ৰাকে যদি দোকানখন খুলিব পাৰোঁ তেতিয়া সেইখিনি গেলামালখিনি ভৰাম নহ'লে সেনেকেই থাকিব নহ'লে এইখিনিকে কাপোৰ কানি মণিহাৰী এইখিনি এইখিনিয়ে যিখিনি পাৰোঁ সেইখিনিকে কৰিম মানে বাকীখিনি কামটো থাকেই নহয় বনোৱা সিজোৱা খোৱা বোৱা বা আৰু মাইকী মানুহ ঘৰৰ কামো থাকে গা পা ধোৱা এইবোৰ কৰা ঘৰ চোতাল চাফা কৰা ঘৰ মোচা চোতাল সৰা এইবোৰ থাকে এতিয়া ডেইলি দোকানখন খুলিব গ'লেও দিগদাৰ হয় বা দোকান বজাৰ বজাৰখিনি কৰিব লাগে বজাৰ শনিবাৰ দেওবাৰ শুকুৰবাৰ সেনেকে বজাৰ আকৌ এদিন তিনচুকীয়া যাবলগীয়া হয় তিনচুকীয়া যাবলগীয়া হ'লেও বহুতখিনি সময় যায় ৰাতিপুৱা চাৰিটা বজাত যাব লাগে আকৌ আহি পাওঁতে নিশা হয় বজাৰ চজাৰ কৰি আহি